আপোনাৰ সাংস্কৃতিত থকা বিশেষ কিছুমান কলা আৰু শিল্প কলাক আপোনাৰ কাপোৰৰ সামগ্ৰী কি কি আমাৰ সংস্কৃতিত থকা বিশেষ কিছুমান কলা কলা বুলি ক'লে মানে শিল্প কলা বুলি ক'লে ঢোল পেপা গগনা আৰু নাগাৰা দবা তাল

বৰ কষ্ট আছে বাঁহ কাটি যোনে তোনে বনাবও নোৱাৰে বাৰু তাৰপৰা এটা ধুনীয়া মানে শব্দ ওলায় যিটো মানে একদম সুৰীয়া শব্দ হয় যিটো শুনি থাকিবলৈ মন যায় বা বহাগ মাহৰ সময়ত শুনিলে মানে বিশেষকৈ এইটো বেছি ভাল লাগে কাৰণ তেতিয়া মানুহৰ মনবিলাক মানে ৰঙালী হৈ থাকে ৰং হৈ থাকে ৰঙৰ উৎসৱ যেতিয়া মানুহৰ সকলোৰে মনবিলাক ৰঙালী হৈ থাকে বা ৰং সলাই থাকে আৰু তেনেকুৱা কলা কলা আৰু ড্ৰেছ পোছাক আছে আমি যেনেকুৱা মানে সাজ পোছাকবোৰ পিন্ধো যেনে ধূতি কুৰ্তা এইবিলাক পিন্ধো আমি নামঘৰত গ'লে ধূতি কুৰ্তা পিন্ধো ছোৱালীবিলাকে ধুনীয়া বগা কালাৰৰ মেখেলা চাদৰ পিন্ধে বা অলপ লাইট কালাৰৰ মেখেলা চাদৰ পিন্ধে তেওঁলোকে আৰু তাল আমি ব্যৱহাৰ কৰা তাল আমি বিহুত ব্যৱহাৰ কৰোঁ বা আমি যেনেকৈ তাল বহুত কামত ব্যৱহাৰ হয় একচুৱেলি তাল আমি নামঘৰত ব্যৱহাৰ কৰোঁ নামঘৰত যেতিয়া মানে প্ৰসংগ কৰে কীৰ্তন কৰে বা আমি বিহুত ব্যৱহাৰ কৰোঁ বা তালো বহুত প্ৰকাৰৰ আছে মানে তাল আগতে খুলীয়া পাৰ্টিত আগতে খুলীয়া পাৰ্টিত ব্যৱহাৰ কৰিছিল বা আমাৰ ওজা ওজাগিলাখনে ব্যৱহাৰ কৰে ওজাবিলাকৰ তালটোত কিবা নাম আছিল ঘূৰোৱা তাল নে কি তেওঁলোকে সেই তাল ব্যৱহাৰ কৰে তাৰপিছত শিল্প কলা আছে এনেকৈ আমি খোল ব্যৱহাৰ দবা দবা ব্যৱহাৰ কৰোঁ দবাটো নামঘৰত ব্যৱহাৰ কৰে বা নামঘৰত গধূলি বজায় দবা চাকি দিবৰ সময়ত বা ৰাতিপুৱা বজায় চাকি দি কেনে নামঘৰত তেতিয়া সকলোৱে মানে হৰিৰ নাম লয় হৰিৰ নাম লোৱাৰ পিছত এই চাকি তাকি দি কেনে দবা বজায় গধূলি বা ৰাতিপুৱা দবা ছবা বাজিলে একচুৱেলি নিজৰে ভাল লাগে আৰু দবা আজিকালি নামতো ব্যৱহাৰ কৰা যায় যিবিলাক মানে কি হয় নাম গাবলৈ যায় নামতিসকলে নামতো দবা ব্যৱহাৰ কৰা দেখা পায় আৰু তাৰপিছত নাগাৰা নাগাৰা বিশেষকে কীৰ্তন নাম ধৰোঁতে ব্যৱহাৰ কৰা হয় নাগাৰা ব্যৱহাৰ কৰে নাম ধৰে কীৰ্তন কৰে তাৰপিছত আৰু কি কয় পেপা ব্যৱহাৰ কৰে পেঁপাটো আমি বিহুত ব্যৱহাৰ কৰা যায় পেঁপাটো আমি ম'হ ম'হৰ শিঙৰ পেঁপা বুলি কয় যিটো ম'হৰ পৰা মানে কাটি আনি তাক মানে ধুনীয়াকৈ সজায় ধুনীয়াকৈ তাক মানে চাচি কিনে বা এইটো চাইদে বে বাঁহৰ সেই লগাই বাঁহৰ হেৰি লগাই কিনে তাক কৰে ধুনীয়াকৈ বাহিনি ফুটুনা কৰি কিনে তাক বজোৱা যায় আৰু ইয়াৰ পৰা ধুনীয়া এটা ব্যৱহাৰ ধুনীয়া মাত এটা ওলায় যি আমি ৰঙালী বিহুৰ সময়ত বিহু নাচিবলৈ ব্যৱহাৰ কৰোঁ পেঁপাটো তাৰপিছত আমি সাংস্কৃতিকভাৱে ব্যৱহাৰ কৰোঁ পেঁপা এই চ'ৰি বাঁহী বাঁহী ব্যৱহাৰ কৰোঁ বাঁহী আমি বাঁহী একচুৱেলি আজিকালি চবতে ব্যৱহাৰ হয় বাঁহী যিটো বাঁহৰ পৰা বনোৱা যায় বাঁহৰ পৰা তাৰ এইবিলাক কামৰ কষ্ট আছে বাৰু যোনে তোনে নোৱাৰে বিশেষকৈ বিশেষ কিছুমান মানুহে বনায় এইবিলাক বাঁহ ডাল চাচি বাহটোডাল ফুটা কৰি তাক জুইত দি গৰম কৰি তাক বনোৱা যায় বাঁহৰ বাঁহীৰ আকৌ এটা ধুনীয়া সুৰ আছিল যিটো কৃষ্ণই বজাইছিল সেইটো কৃষ্ণই বনায় বজাইছিল বৃন্দাবনত থাকোঁতে বৃন্দাবনেই হওক বৃন্দাবন তেতিয়া মানে গোপীসকল পাগল হৈছিল কৃষ্ণৰ কাৰণে বাঁহীৰ সুৰত বাঁহীৰ মহত্বটো অলপ বেছি কাৰণ বাঁহীয়ে মানে মানুহক মন ভাল লগাই তোলে বাঁহীৰ সুৰে মানুহক মানে শুব দিয়ে বাহঁৰ বাঁহীৰ বাণী বাঁহীৰ সুৰে মানুহক শুব দিয়ে বাঁহীৰ সুৰে মানুহক নচুৱায় বাঁহীয়ে মানে যি টি কৰিব পাৰে আৰু তাৰপিছত কাপোৰ কাপোৰ আমি সাংস্কৃতিকভাৱে আমি কাপোৰ মেখেলা চাদৰ বিশেষকৈ গাঁৱৰ তিৰোতা মহিলাসকলে ব্যৱহাৰ কৰা দেখা যায় মেখেলা চাদৰ ব্যৱহাৰ কৰে তাৰপিছত এই ডেকা ল'ৰা বা সেইবিলাকে চুৰীয়া ব্যৱহাৰ কৰে এই ধূতি চুৰীয়া

মেক্সি এইবিলাক পিন্ধা দেখা যায় কিন্তু একচুৱেলি অসমীয়া সংস্কৃতি বুলি ক'বলৈ মেখেলা চাদৰহে মেখেলা চাদৰ তিৰোতাবিলাকে বা ল'ৰা বিলাকে ধূতি চেলেং কুৰ্তা এইবিলাক পিন্ধিছিল আগতে এতিয়া বাৰু যুগো সলনি হ'ল বা নৱপ্ৰজন্মই অলপ বেলেগ ফালে ঢাল দিছে তথাপিও আগৰ দৰে নহ'লেও বাৰু আমি নৱপ্ৰজন্মকো সেইবিলাক শিকোৱাতোও জৰুৰী তেনেকেই কথা সেইবিলাকেই